যোগাসন শিকিবলৈ মই কোনো চেনেল নাচাওঁ মই আমাৰ ইয়াৰে ওচৰৰ চেণ্টাৰত যাওঁ য'ত যোগাসন শিকোৱা হয় যোগাসন শিকোঁতে মানুহে সন্মুখীন হোৱা হ'ব পৰা কিছুমান অসুবিধা আছে যেনে প্ৰেগনেন্ট লেডী যোনবোৰ মানে আগৰ পৰা যদি হেৰি কৰি আছে য়োগা তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰে বা কিন্তু যদি প্ৰেগনেন্ট হোৱাৰ পিছত তেওঁলোকে যে ভাবিছে যে আমি য়োগা কৰিম তেতিয়াহ'লে কৰিব নালাগে সেইটো তেওঁলোকৰ দেহৰ কাৰণে বেয়া আৰু যিবোৰৰ মানে পিঠি বিষ থাকে তেওঁবোৰে তেওঁলোকে কিছুমান য়োগা কৰিব নালাগে যেনে চক্ৰাসন বা কিবা এনেকুৱা আৰু বেলেগ বেলেগ যোনবোৰ পিঠিত ভাৰ পৰে সেইবোৰ যোগা কৰিব নালাগে কিন্তু কিছুমান এনেকুৱা যোগা থাকে সেইবোৰ কৰিলে তেওঁলোকৰ পিঠি বিষ ভালো হ'ব পাৰে চব চব যোগাতে মানে বে হেৰি বেমাৰ দূৰ নকৰে তো তেওঁলোকে নিজৰ সেইটো চাব লাগিব আৰু নিজৰ নিজৰ বেমাৰটো চাই কিনেহে নিজে য়োগা যোনটো যোগা কৰিব বিচাৰে সেইটো কৰিব লাগে আৰু তে কিছুমান এনেকুৱা যোগা আছে যোনবোৰ আমাৰ যাৰ শ্ৱাস প্ৰশ্ৱাসত অসুবিধা হয় তেওঁলোকে কৰিব নালাগে কিছুমান এনেকুৱা যোগা আছে তো সেইবোৰ নিজে চা জানি বুজি বা চাই চিন্তি লৈ নিজৰ যোনবোৰ সুবিধাত সেইবোৰতে যো সেনেকৈ যোগা কৰিলেই হ'ল